ভাত ভাত বনাবলৈ মানে কি ন চৰুতে বনাব লাগে খৰি নহ'লে খৰিতে বনাও ভাত ভাত মানে তৰকাৰী চৰকাৰী কিনো আৰু আজিকালি দিনত নিকিনিলে বস্তু নাপায় কিনিবইতো লাগে চব কিনিলেহে হয় শাক চব্জিৰ ওপৰত মানে বহুত হেৰি আজিকালি শাক চব্জি পোৱাও কিমান সাৰৰ ওপৰত ব্যৱহাৰ হয় ভাত পানী বনাই এসাঁজ ভাত খাবলেই মানুহ বহুত মানে চিন্তা কৰিবলগীয়া হয় দোকানলৈ যাওঁতে বস্তু আনোঁতে সিজা ৰন্ধা সময়ত দোকানত যোৱা সময়তো পা পইচা দিশতো বহুত অসুবিধা হৈ থাকে এতিয়া তাৰপৰা আনি চা ভাকেইটা বনাই খাবলেও মানে শাক চব্জিৰ প্ৰয়োজনৰ কাৰণেই কিছুমান সময়ত ৰন্ধা বঢ়া দিগদাৰ হয় জুইতে ভাতকেইটা বনাই সময়ত ল'ৰা ছোৱালীক খোৱাই পঠিয়াব লাগে ভাত বনোৱা সময়তো বহুত মানে কি কয় চৰু কেৰাহী লৈয়েতো বনাও আৰু মাছ মাংসটো সময়ত ব্যৱহাৰ হয়ে মাছ মাংস সময়ত পোৱাও নাযায় যিখিনি সময়ত পাওঁ সেইখিনিকে এসাঁজ খাবলৈ ভালকে মানে সুবিধা সুযোগ নহয় সেইটো কাৰণে মানে খোৱা বোৱাত বহুত অসুবিধাৰ মাজতে যায় আৰু সময়বিলাক ভাত বনাওতে কেৰাহী কেৰাহীতে বনাব লাগে তৰকাৰী কেৰাহীত বনাওঁ মানে বনাই কৰি লৈ সেই ল'ৰা ছোৱালীক খোৱাই কৰি পঠিওৱা হয় আৰু শাক চব্জিৰ ওপৰতো বহুত হেৰি হয় সেইকাৰণে খোৱা বোৱা সময়তো মানে যিকোনো প্ৰকাৰে হলেও চলি যায় আৰু খোৱা বোৱাখিনি তাৰপিছত মাছ পুঠি সময়ত পোৱা নাযায় শাক চব্জি পোৱা নাযায় সকলো সময়তে খাবলৈ মন যোৱা বস্তুটোও পোৱা নাযায় সেইটো কাৰণে মানে বনা ৰন্ধা সময়ত ল'ৰা ছোৱালীৰ ওপৰতো বহুত হেৰি হয় ল'ৰা ছোৱালীয়ে বিচৰা বস্তুটো দিব নোৱাৰোঁ ৰান্ধি সেইখিনিয়ে আৰু তাৰপৰা মাছ মাংস সময়ত নাপাওঁ টকা পইচাৰ অসুবিধা কাৰণে মাছ মাংস কিনি খাব নোৱাৰোঁ তাৰপাছত সকলো ফালৰ পৰাই মানে অসুবিধাৰ অসুবিধাৰ মাজতে দিনবিলাক পাৰ হৈ আছে আৰু ভাত পানী বনোৱা সময়ত গেছতো নাইয়ে গেছ নোহোৱাকৈ ভাত মানে খৰি যেতিয়া বিচাৰি আনোঁ তেতিয়াহে গেছ ভাতকেইটা বনাই খাব পৰা যায় আৰু খৰি খেৰ নহ'লে গেছ গেছটো উজলা আঁচনি দিও আজিলৈ উজলা আঁচনিতো আমি সুবিধা সুযোগ নাপালোঁ সেইটো কাৰণে কেৰা জুইতে বনাই খাওঁ আৰু যিমানখিনি মানে কষ্ট হয় খৰি খেৰ বিচাৰি ভাতকেইটা বনাই ৰান্ধি খাবলগীয়া হয় শাক চব্জিৰ ওপৰতো বহুত অসুবিধা চৰু কেৰাহীত বনাই নেখালে আৰু আমি অসুবিধা গেছ নাই যেতিয়া কুকাৰো নাই আমাৰ ভাত বনাবলৈ সেইটো কাৰণে জুইতে বনাই চৰু কেৰাহীতে বনাই খাওঁ আৰু দিনকেইটা এনেকেই গৈ আছে ভাত বনাই খোৱাতো সুবিধা সুযোগ মানে কেনেকৈ কি হ'ব এইখিনি আৰু কি কয় আৰু ইমানতে কৈয়ে সামৰণি মাৰিমনে ভাইটি ভাত হ'ল আৰু দিয়া ভাত পানী বনোৱা খোৱা বোৱাখিনিয়ে ইমান কষ্টকৰ দিনত গৈ আছে দিনকেইটা হ'ল আৰু মাছ মাংসতো নেপাওঁ শাক চব্জি নেপাওঁ ত' কেৰাহীত ভাতকেইটা বনাই খাই বৈ গৈ আছে দিনকেইটা এনেকেই মাছ মাংসৰ ওপৰত বহুত হেৰি দামো ধেই নোৱাৰোয়ে মাছ মাংস খাবলৈ সুবিধা সুযোগ নহয় সেইটো কাৰণে জুইতে ভাতকেইটা খৰি খেৰকেইডাল বিচাৰি ভাতকেইটা বনাই খাই আছোঁ আৰু